সফলতা বুলি কওঁতে এটা শব্দত প্ৰকাশ কৰিব নোৱাৰি এই সৰুৰ পৰা কৰা অধ্যয়ন আৰু পৰিশ্ৰমৰ এটা মাপকাঠি ইয়াক এটা শব্দ বা এটা বস্তুৰ দ্বাৰা জুখি চাব নোৱাৰি সেয়েহে মই যিহেতু সৰুৰ পৰা অধ্যয়ন কৰি আছিলোঁ এতিয়া মেট্ৰিক পৰীক্ষাত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'লোঁ তাৰপিছত পাচ কৰিলোঁ লাহেকৈ তাৰপিছত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ ই এক এটা সফলতাৰ সৰু এটা ষ্টেপ বুলি ক'ব পাৰি তাৰপিছতে যেতিয়া স্নাতক পৰীক্ষা পাচ কৰিলোঁ তাৰপিছতে স্নাতোকৰ স্নাতকোত্তৰ পৰীক্ষাৰ অৱতীৰ্ণ হৈ সুফলৰে উত্তীৰ্ণ হ'লোঁ এই সকলোবোৰ এটা এটা স্তৰ চাব গ'লে কিন্তু যেতিয়া মই শিক্ষক হিচাপে নিযুক্তি পালোঁ সেইটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ গৌৰৱান্বিত সাফল্য বা সফলতা বুলি মই ক'ব পাৰোঁ